সাতলাখ নিৰানব্বৈ হাজাৰ পাঁচশ বিয়াল্লিছ পাঁচলাখ আঠ সত্তৰ হাজাৰ চাৰিশ আঠাইছ তিনি লাখ তিয়াল্লিছ হাজাৰ পাঁচশ একাৱন দুই লাখ একৈছ হাজাৰ দুশ বাৰ এক লাখ এঘাৰ হাজাৰ এশ দহ